ইতিহাস অধ্যয়নে বিভিন্ন সমাজৰ মাজত সহানুভূতি আৰু বুজাবুজি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াৰ কেইটামান দিশ তলত উল্লেখ কৰা হৈছে কাৰণ এক অতীতৰ অভিজ্ঞতাৰ পৰা শিকা ইতিহাসে আমাক আগৰ সমাজৰ পৰিস্থিতি আৰু অভিজ্ঞতা সোধাৰ সুযোগ দিয়ে এই অভিজ্ঞতা বিশেষকৈ বিভিন্ন সংস্কৃতি আৰু সমাজৰ পৰিসৰে কিমান পৰিসৰে একে অন্যৰ সৈতে সম্বন্ধ ৰাখিছিল বা প্ৰতিসিদ্ধি পৰিসৰে সংঘাত হৈছিল সেয়া বুজিবলৈ সহায় কৰে তেতিয়া মানুহে বিভিন্ন সমাজৰ মাজত ৰাইজৰ সঠিক অনুভৱ বুজি পায় তেতিয়া সহানুভূতিৰ সৃষ্টি হয় কাৰণ দুই বৈচিত্ৰ্যৰ সন্মান ইতিহাস অধ্যয়নে আমাৰ মাজত থকা সাংস্কৃতিক বা ভাষাগত আৰু ধৰ্মীয় বৈচিত্ৰ্যৰ সন্মানৰ অৱদান ৰাখে বিভিন্ন সমাজৰ মাজত সম্বন্ধ স্থাপন কৰাৰ সময়ত ইতিহাসে আমাক এই বৈচিত্ৰ্যৰ ওপৰত এক গভীৰ বুজ আৰু সন্মান প্ৰদান কৰে ইয়াৰ দ্বাৰা আমাৰ দৃষ্টিভংগী খোলে আৰু একে অন্যৰ প্ৰতি অধিক মহানু সহানুভূতি বৃদ্ধি হয় কাৰণ তিনি ঐতিহাসিক পৰিসৰে সমাধান বিচৰা ইতিহাসৰ অধ্যয়নে জীৱনৰ সৃষ্টিশীল উপায়ৰ পৰা বিভিন্ন সমাজৰ সমস্যাৰ সমাধান শিকিবলৈ সহায় কৰে সেয়া এক সময়তে একে সমাজৰ অভিজ্ঞতা আৰু পৰিসৰে বুজাবুজি আৰু সহানুভূতিৰ অৱদান দিব পাৰে কাৰণ চাৰি অন্তৰ্জাতিক সম্পৰ্কৰ উন্নতি ইতিহাসে একে সময়তে বিভিন্ন জাতি আৰু দেশৰ মাজত দ্বন্দ্ব আৰু সহযোগিতাৰ ইতিহাস বুজাই তোলে এই বুজাবুজি সমাজৰ ভিতৰতে আৰু অন্তৰ্জাতিক পৰিসৰত শান্তি আৰু সহানুভূতিৰ সৃষ্টি কৰিব পাৰে সামগ্ৰিকভাৱে ইতিহাস অধ্যয়নে আমাৰ মাজত এক শক্তিশালী আৰু সজীৱ সহানুভূতিৰ অনুভৱ গঢ়ি তুলিবলৈ সহায় কৰে যাৰ ফলস্বৰূপ সমাজৰ মাজত বুজাবুজি আৰু একতাৰ সৃষ্টি হয়